অসমীয়া সমাজত সংস্কৃতিত মহিলাৰ ঋতুস্ৰাবক গণ্য কৰা হয় মহিলাসকলে ঋতুস্ৰাবত বহুত নিয়ম মানি চলিব লাগে মহিলাসকলৰ সাত আঠ সাত আঠ বছৰৰপৰা ঋতুস্ৰাবৰ আৰম্ভ হয় কণমাণি ছোৱাদীজনী তোলনি হয় ছয় সাত আঠ ন দহ এঘাৰ বাৰ তেৰ চৌধ্যলৈ তাৰ পিছত মাহৰ মূৰত পঁচিছ দিনৰ মূৰত কিছুমানৰ ওঠৰ দিনত সেনেকুৱাকৈ মাহেকীয়া হয় এই মাহেকীয়াৰ সময়ত বহুত মানিবলগীয়া কথা আছে শাহু শাহু শাহু মায়ে বহুত নিয়ম মানিব দিয়ে মা মায়ে মানিব দিয়ে দিয়াৰ পিছত শাহু আই মানিব দিয়ে অসুবিধা হ'লে অসুবিধা হ'লে তিনিদিনৰ মূৰত গা ধুব লাগে তাৰ পিছত সাতদিনত দুটা লঘোন দিব লাগে লঘোন দি আকৌ শুচি হয় বুলি কয় তাৰ পিছত ভাত বনাব দিয়ে শাহু আই আৰু ছোৱালীবিলাকক মাৰ ঘৰত ভাত ৰান্ধিব দিয়ে ঋতুস্ৰাব নহ'লে ছোৱালীবিলাকক ডাক্তৰৰপৰা পৰামৰ্শ লোৱা হয় মাহেকীয়াতে পিছত যায় সন্তানৰ সন্তানৰ প্ৰতি বহুত সহায় কৰে মাহেকীয়াটো সময়মতে হ'লে দেহটো নিৰোগী হৈ থাকে মাহেকীয়া যিমান যি দিনত হয় সেই এই মাহত হ'লে এই মাহৰ সাতদিন সাত তাৰিখ হ'লে আকৌ পিছৰো সাতটা মাহৰ সাত তাৰিখ হ'লে ভাল সময়মত হ'লে ছোৱালীজনীৰ কোনো কোনো বেমাৰ নাথাকে মহিলাসকলৰ আকৌ মাহেকীয়াৰ সময়ত কিছুমানৰ পেট বিষায় সেইটো ডাক্তৰৰপৰা ভালকৈ পৰামৰ্শ ল'ব লাগিব পেট বিষালে কিছুমান মহিলাৰ ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে বুলি কয় এই মাহেকীয়াৰ সময়ত বহুত নিয়ম আছে মাহেকীয়াৰ সময়ত মাহেকীয়া হ'লেই পাকঘৰত যাব নোৱাৰি ডাঙৰক চুব নোৱাৰি সৰুক চুব নোৱাৰি বেলেগকৈ থকা হয় সকলোকে নোচোৱাকৈ থাকিব লাগে লঘোন দিলে শুচি হয় বুলি কয় এনেকৈ ডাঙৰবিলাকে বহুত নিয়ম মানিবলৈ কয় নামানিলে কিন্তু গাঁৱৰ সকলোৱে বেয়া পায় এই মাহেকীয়া হৈছে এটা চুৱা এই চুৱাটো কাকো চুব নিদিয়ে মাহেকীয়াৰ সময়ত ল'ৰাবিলাকক নোচোৱাই ভাল মহিলাসকলে মাহেকীয়াৰ সময়ত অকলে থাকিব লাগে তিনি দিনাৰ মূৰত মাহেকীয়া হ'লেই গা ধুব লাগে চাৰি দিনত আকৌ গা ধুব লাগে অকলে থাকিব লাগে এনেকৈয়ে মাহেকীয়াটো পালন কৰা হয় এই ঋতুস্ৰাবৰ সময়ত নিয়ম মানি চলিলে ভাল নচলিলে সমাজে বেয়া পায় পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুস্বাস্থ্য আমাৰ হৈছে

আমাৰ সমাজৰ এটা অংগ পৰিষ্কাৰ হৈ থাকিলে আমাৰ স্বাস্থ্য পাতি ভাল হয় পৰিষ্কাৰ হৈ থাকিলে ঘৰত লক্ষ্মী বাঁহ লয় পৰিষ্কাৰেই আমাৰ সমাজত আগস্থান পায় পৰিষ্কাৰ হ'লে সুস্বাস্থ্য হয় সুস্বাস্থ্যৰদ্বাৰাই মানুহ ধুনীয়া দেখি ধুনীয়া হৈ থাকিলে মন ধুনীয়া হয় মন ধুনীয়া হ'লে সমাজত আগবাঢ়িব পাৰি সমাজত আগবাঢ়ি সকলোৱে সমাজত স্থান দিয়ে এনেকৈ মানুহে সুস্বাস্থ্য সু পৰিৱেশ চলাই থাকিব লাগে সুস্বাস্থ্যই হৈছে সমাজৰ সজাগতা